শ্বাৰ্ক টেংকটো যোৱা দুবছৰ ধৰি ভাৰতবৰ্ষত চ'নি টিভিৰ আণ্ডাৰত ভাৰতবৰ্ষত মানে প্ৰদৰ্শিত হৈ আহিছে য'ত মানে দেশৰ আগশাৰীৰ ব্যৱসায়ীসকল যেনেকৈ ধৰি লওক লেন্সকাৰ্ট হওক ভাৰত পে' হওক বোট তেওঁলোকৰ উদ্যোক্তাসকল বা তেওঁলোকৰ অ'নাৰসকল নতুন নতুন অণ্টৰপ্ৰিনিয়ৰ বা নতুন নতুন উদ্যোগীসকলক উৎসাহ জনাবৰ বাবে তেওঁলোকো যাতে ব্যৱসায়িকভাৱে সফল হৈ ভাৰতবৰ্ষক এখন মানে নিবনুৱা মুক্ত ৰাষ্ট্ৰ হিচাপে পৰিগণিত বা সৰ্বাধিক জি ডি পি সৈতে থকা এখন ৰাষ্ট্ৰ গঠন কৰিব পাৰে তেনেকুৱা কৰাত মানে ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মসকলক সহায় কৰি আহিছে মেইনলি তেখেতসকল অলৰেডি এষ্টাব্লিছদ যিসকল মানে উদ্যোগতা তাতে ফাণ্ডিং এলাউঞ্চ কৰে বা ফাণ্ডিং প্ৰভাইড কৰে তেওঁলোকে গুড উইলৰ বাবে বা তেওঁলোকৰ নাম যাতে এটা বিজনেছত এক্সট্ৰাকৈ জড়িত হয় যাতে সেই বিজনেছটো তেওঁলোকৰ নামৰ জৰিয়তে মানে আগবাঢ়ি যাব পাৰে বা কোনো ধৰণৰ সমস্যা বা লীগেল এক্টিভিটিছৰ সমস্যাৰ সন্মুখীন নহয় তেনেকুৱা ধৰণৰ সহায়ৰ বাবে তেওঁলোক লাগি কৰি থাকে নতুন নতুন উদ্যোক্তাসকলৰ বাবে মই ভাবোঁ এইটো এটা যথেষ্ট ভাল ভাল শ্বো' বা ভাল এটা পদক্ষেপ উদ্যোক্তাসকলৰ বা যিসকলৰ আগৰে বিলিয়নাৰ বা আমাৰ ভাৰতৰ আগশাৰীৰ ব্যৱসায়ীসকল আছিল যাতে ভাৰতবৰ্ষৰো নতুন যুৱচামে নতুনকৈ কিবা এটা আৱিষ্কাৰ কৰিব পাৰে বা নতুন এটা উৎস এটা গঢ়িব পাৰে নিজৰ মাজতে সেইটো কৰাত ভালদৰে উদগনি জনাই আছে